অঁ এইটো নাৰায়ন বুক ষ্টল লাগিছেনে অঁ মোৰ এটা বুক আপোনাৰ ল'ব আছিলে

মোক নভেল টাইপ লাগে পিছে কিমান পৰিব এনেই কিতাপখনৰ দাম জানিব পাৰোঁ নভেলখনৰ কি কি আছে আচ্ছা ডিছকাউণ্ট কিমান হ'ব নহয় গম পাইছোঁ টুৱেণ্টি পাৰ্চেণ্ট অফাৰত আছে মানে কিতাপখ্নৰ প্ৰাইচিং কিমান দিব লাগিব আপোনাক ফাইভ হাণ্ড্ৰেড অকণমান ডিছকাউণ্ট কৰক তাতকৈ আৰু কম নহ'ব মই পাঁচটা ল'ম পাঁচটা ল'ম কিবা এটা ডিছকাউণ্ট চাই দিয়ক আৰু ঠিক আছে মই কাইলৈ যাম বাৰু কিন্তু মোক আপুনি তিনিশ নহয় আপুনি দুশমানত দিব পাৰিব নাই পাঁচখন ল'ম মই

ঠিক আছে মই কাইলৈ গৈ আছোঁ না না আৰু একো নালাগে ঠিক আছে হ'ব থেংক ইউ